অঁ কোন

অঁ অঁ অঁ ঠাণ্ডা বস্তুটা সেইকাৰণে হৈছে ঠাণ্ডা না কুঁৱলীত বাহিৰত গৈছে কিজানি সেইকাৰণে ঠাণ্ডাৰ কাৰণে হৈছে ঠাণ্ডাটো নক'ব ঠাণ্ডা পানীও নাখাব অলপ বাহিৰত নোলাব তেনেকৈ ঠাণ্ডা ৰাতিপুৱা এনেকৈ হেৰি

অঁ ন আহিব লাগিব অলপ দেৰিকৈ আহিলে হ'ব এতিয়া ইমান ঠাণ্ডা না ৰাতিপুৱা নোলাব অলপ ঠাণ্ডা কাপোৰ কানি ভালকৈ পিন্ধিব আৰু সেই কৰিব গৰম পানী খাব গৰম পানীত গা চা ধুব আৰু আৰু অঁ আহিব আহিব মই এতিয়া বৰ্তমান চেম্বাৰত নাই মই অলপ বাহিৰত আছোঁ মই বাহিৰৰ পৰা আহি আপোনাক কল কৰিম আপুনি তেতিয়া যাব আহ অঁ আপুনি ক'ৰ পৰা কৈছেনো মোক ক'ৰ পৰা কৈছে আপুনি অঁ আপোনাৰ নামটো কি আছিলে পাহৰি গৈছোঁ নহয় অঁ আপুনি আহিব থিক আছে হ'ব হেৰি কৰিব আপুনি অঁ আহিব আহিব